বিদ্যুতৰ কিছুমান বিপদৰ বিষয়ে ক'ব লাগিলে মোৰ এটা কথা মনলৈ আহে যে বিদ্যুত হৈছে এটা নেচেচেৰী ইভিলৰ নিচিনা বস্তু মানে তাক আমাক লাগিব কিন্তু তাৰপৰা আমাৰ যথেষ্ট ক্ষতিও হোৱাৰ আশংকা থাকে আৰু বিদ্যুত হৈছে এটা এনেকুৱা বস্তু যাৰ যাক চুলে আমাৰ আমি আঘাত পোৱাৰ সম্ভাৱনা থাকে উদাহৰণ স্বৰূপে আমি যদি পানী লাগি থকা হাতেৰে বিদ্যুতৰ তাঁৰ চুওঁ বা বিদ্যুতৰ চুইছ চুওঁ তেনেহ'লে আমি বৈদ্যুতিক ছক পোৱাৰ আশংকা থাকে তাৰোপৰি আমি যিমান দূৰ পাৰোঁ খালি ভৰিৰে বিদ্যুতৰ তাঁৰ বা বিদ্যুতৰ চুইছ চুব নালাগে অন্যথা আমি বৈদ্যুতিক ছক পোৱাৰ সম্ভৱনা থাকে গতিকে আমাক সৰুতে এইটো শিকোৱাও হৈছিলে বিজ্ঞানৰ কিতাপত পাইছিলোঁ কথাতো আৰু তাৰোপৰি যিবিলাক উন্মুক্ত তাঁৰ থাকে যেনে ধৰক প্লাষ্টিকেৰে মেৰুৱাই নথকা তাঁৰ থাকে সেই তাঁৰবিলাক আমি পৰাপক্ষত চুব নালাগে কাৰণ তেতিয়া আমি আঘাত পোৱাৰ এটা সম্ভাৱনা গঢ়ি উঠে